বিছ মাৰ্চ দুহেজাৰ চন সাতাইছ মে' দুহেজাৰ ষোল্ল চন ঊনত্ৰিছ জুন দুহেজাৰ ছয় ত্ৰিছ জানুৱাৰী দুহেজাৰ একৈছ সাত ছেপ্তেম্বৰ দুহেজাৰ সোতৰ চন